মোৰ এখন বাইক আছে মই সেই বাইক লৈ নানা ধৰণৰ জেগাত গৈছোঁ লগৰ লগতো গৈছোঁ আৰু পাহাৰত গৈ বিশেষ বহুত ভাল লাগে গৈ তালৈ গৈ লগৰ লগত গৈ নদী চোৱা পাহাৰ চোৱা আদি গৈয়ো বহুত বস্তু চাবলৈ পাওঁ তাত গৈয়ো ভাল লাগে নদীত সাঁতুৰোঁগৈ আৰু এবাৰতো আমি শ্বিলঙো গৈছোঁ বাইক ৰাইডত লগৰ লগত গৈছোঁ তাতো গৈ বহুত ধৰণৰ চালোঁগৈ বৰফ চালোঁ কিবাকিবি আৰু এবাৰতো লদাখ গৈছোঁ লাদাখ গৈয়ো ভাল লাগিলে বাইক ৰাইডত লগৰ লগৰ তাৰ গৈ কিছু সময় কটালোঁ লাদাখ যোৱাটো বহুত ভাল আছিল সেইটো একদম বিশেষ আছিল লাদাখ গৈ ভাল লাগিলে আৰু তাত যাওঁতে বহুত সাৱধানে গৈ তাৰ পাবগৈলগীয়া হয় বাইক লৈ আৰু গৈয়ো ভাল লাগে তাত নদীৰ চদীৰ তাত লগৰ লগত সাঁতুৰি তাত খানা খাইও ভাল লাগে গোটেই লগৰ গালে গৈ বাইক বাইক লৈ কিছু দূৰ দূৰ দূৰণি জেগাত যাব পাৰি বহুতো ভাল লাগে লগৰ লগত গৈ কথা বতৰা ভিন্ন ভিন্ন কথা আলোচনা হয় আৰু কিনো কম আৰু বাইকত গৈছোঁ বহুত লগৰ লগত গৈছোঁ বহুতো জেগাত গৈছোঁ কিন্তু লাদাখ গৈ ভাল লাগিলে লাদাখত বহুতো ধৰণৰ মানুহ দেখা পালোঁ কিছু বস্তু দেখা পালোঁ ভাল লাগিলে আৰু আমি দাৰ্জিলিং গৈছোঁ বাইক ৰাইডত দাৰ্জিঙত দাৰ্জিলিং গৈ তাতো লগৰ লগত টাইম স্পেণ্ড কৰিছোঁ ভাল লাগে কিছু গৈ বাইকত আৰু গৈয়ে আছো আও য'ত ত'ত কিনো ক'ম লগৰ লগত বাইক লৈ বাইক লৈ লগৰকেইটাৰ লগত অলপ ওলাই যোৱা আবেলি সময়ত ভাল লাগে কোনোবা এটাই ফোন কৰিলে ঘপচে বাইকখন লৈ ওলাই গ'লোঁ ওলাই গৈ তাত অলপ ৰৈ মেলি কিবা চাহ তাহ খাই আকৌ আহিলোঁ সেইবোৰো ভাল লাগে বাইকত এনেকৈ লাদাখ গৈ বেছ লাগিলে একদম মজা লাগিলে তাত টাইমটো বহুত ধুনীয়া আছিলে সেইটো দিন একদম বিশেষ আছিল গৈ ভাল লাগিল কি কম আৰু ইমানেই ক'ব বিচাৰিছোঁ বাইক ৰাইডিঙত গৈ বহুত ভাল লাগে আৰু একদম লাদাখত গৈ বিশেষ ভাল লাগিলে তাত আৰু যাম চাগৈ আকৌ এবাৰ অভিজ্ঞতা মানে বাইক লৈ মই যেতিয়া ফাৰ্ষ্ট গৈছোঁ তেতিয়া মানে বহুত অভিজ্ঞতা পাইছিলোঁ বাইকখন চলাই বা কিবা কৰি